অসমৰ সংস্কৃতি বাহিৰৰ সংস্কৃতিৰদ্বাৰা প্ৰভাৱিত হৈছে কাৰণ এতিয়া আমাৰ অসমত অকল বিহুহে আছিলে বিহুটো এতিয়া বৰ্তমানটো ঘৰে ঘৰে গোৱা বিহুটোটো নাইয়েই বৰ্তমান ফাংচনে পৰিৱৰ্তিত হৈছে তাকো আচল বিহুটো নহয়েই সেইটো বিহু মানে ভাজ লৈছে আৰু বাহিৰৰ সংস্কৃতিৰ লগত যোগ হৈছে তাৰপৰা আমি আমাৰ দেশতটো এতিয়া অসমত এই ধৰণৰ ৰক্ষা বন্ধনৰ কোনো হেৰি কেছ নাছিলে সুৰক্ষা কিন্তু আজিকালি দেখিছোঁ এতিয়া মোবাইলতে ৰক্ষা বন্ধনৰ ক'ৰ হেৰি দিব আপডেট দিব হোৱাটছাপত বুদ্ধ পূৰ্ণিমাতকৈয়ো এতিয়া ৰক্ষা বন্ধনতহে বেছি হেৰি বুদ্ধ পূৰ্ণিমাটো অকল গাঁৱৰ মাজতহে আছে টাউনতো বুদ্ধ পূৰ্ণিমা চাগৈ চিন কামেই নাই এতিয়া গতিকে ৰক্ষা বন্ধন কিন্তু গাঁৱত টাউনত চবতে হৈছে তাৰপৰা কাপোৰ কানিটোও অসমৰ সংস্কৃতিৰে প্ৰভাৱ বাহিৰৰ সংস্কৃতিৰে প্ৰভাৱিত হৈছে আজিকালি চাদৰ মেখেলা সলনি চুইজাৰ পিন্ধিবলৈ লৈছে জিয়ৰীবোৰো বাদেই বোৱাৰীসকলে চুইজাৰ লগাইছে জিঞ্ছ পেণ্ট লগাইছে গতিকে সেইবিলাকটো চব বাহিৰৰ সংস্কৃতি অসমত প্ৰভাৱিত কৰিছে বাবে অসমৰ মানুহে এতিয়া পিন্ধিব ইয়াৰপৰা হৈ গৈছে তাৰপিছত আপোনাৰ দুৰ্গাপূজা এতিয়া আগতে আগৰ মানে আমাৰ ককাদেউতাসকলে বা দেউতাসকলে দুৰ্গাপূজা নাপাতেই কিন্তু এতিয়া দু ঘৰে ঘৰে দুৰ্গাপূজা পূজা পাতল বেছি হৈছে দুৰ্গাপূজা হেৰি পতা হৈছে এতিয়া মানুহে বিহু চোৱাতকৈ দুৰ্গাপূজা চাবলৈহে মানুহ বেছি ভিৰ হয় বিহু ফাংচন এটা পাতিবলৈ মানুহ ইমান পইচা হেৰি হয় কিন্তু দুৰ্গাপূজাটো পাতিবলৈ হয় এতিয়া আমাৰ অসমত ৰাস ভাওনা এইবিলাকোটো এতিয়া অসমীয়া হয় থকা নাই তাতো মানে তাৰমানে এতিয়া কম্পিটিশ্যনৰ গতে হৈ গৈছে ভাওনাও সংস্কৃতিটো এতিয়া মানে হেৰিহে হৈছে হৈ গৈছেগৈ মানে পইচাহে খেল হৈছে কম্পিটিশ্যনৰ গতে হৈ গৈছে গতিকে বাহিৰৰ সংস্কৃতিও ইয়াত যোগ হৈছে অসম আগৰ ভাওনা লগত এতিয়া ভাওনাও নিমিলে গতিকে সেইবোৰ চব বাহিৰৰ সংস্কৃতিও যোগ হৈছে কাৰণে হৈছে কাপোৰ কানিপৰা খোৱা বোৱা চবতে বাহিৰৰ সংস্কৃতি অসমত মানে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে গতিকে একোৱে এতিয়া অসমীয়া হৈ থকাই নাই চবতে ভাজ মানে লৈছে আও